ক'ৰ পৰা কৈছোঁ

অঁ এতিয়া অঁ কি আছিলে নামটো এবা চোৱা হৈছিলে নেকি আকৌ হেৰি মই চাই দিছোঁ বাৰু আকৌ ৰ'ব

অঁ পাইছোঁ পাইছোঁ আপোনাৰ চাৰিটা টিকেট আছিলে বিছ তাৰিখলৈ অঁ কেই তাৰিখ বুলি ক'লে আপুনি পঁচিছ তাৰিখ কৈছে ন পঁচিছ তাৰিখ হ'ব মইতো পঁচিছ তাৰিখলৈ হেৰি কৰি দিছোঁ খালি আপোনালোকে মিছ নকৰিব টিকেট টাইমটোতো গম পাইছেই

নাই অঁ সেই হেৰি নকৰিব আকৌ আকৌ নোযোৱা মেলা একো নকৰিব আমি বাৰে বাৰে টিকেট এনেকুৱা কৰিববলৈ অলপ দিগদাৰী হয় খালি আপোনালোকে যথা টাইমত আহি যাব পাঁচ তাৰিখে হৈ যাব ঠিক আছে